হয় মই অকলে বহুত জেগা ভ্ৰমণ কৰিছোঁ তাৰে মই ভ্ৰমণ কৰা জেগাৰ ভিতৰত মানে বহুত জেগা গৈছোঁ যেনেকৈ সৰু সৰু জেগা গৈছোঁ মাজুলীৰপৰা বিভিন্ন স্থানত গৈছোঁ যোৰহাট গৈছোঁ অকলে অকল ভাৱে মানে কিন্তু মোৰ তাৰে ভিতৰত মানে মোৰ লং জাৰ্ণী হিচাপে মই মানে দীঘলীয়াভাৱে গৈছোঁ গুৱাহাটী মাজুলীৰপৰা গুৱাহাটী প্ৰায় কিন্তু আমাৰ মাজুলীৰপৰা গুৱাহাটীলৈ যিহেতু বহুত দূৰ মই অকলভাৱে তেতিয়া ভ্ৰমণ কৰিবলৈ গৈছোঁ ঘৰতো মোৰ ইমান মানে যাব দিয়া নাছিল মানে মোক প্ৰায় মই জোৰ কৰাৰ কাৰণে মোক যাব দিছে ইমান দূৰ যিহেতু মোৰ বয়সো বেছি নহয় ন সেইকাৰণে মানে মই মোক তেতিয়া মই বহুত কিবাকিবি কৈ ঘৰত মই ক'লোঁ মোক তাৰপৰা যাব দিলে মই যোৰহাট হৈ যাব কৈছিল ওচৰ হ'ব বুলি কিন্তু মই যিহেতু ফাৰ্ষ্ট টাইম যাম ন ইমান লং জাৰ্ণি সেইকাৰণে মই দীঘলীয়া ভ্ৰমণটো মই মানে চইচ কৰিলোঁ সেইকাৰণে মই ইয়াৰ পৰা মই মাজুলীৰ পৰা গ'লোঁ মাজুলীৰপৰা গ'লোঁ মই গোগামুখ গোগামুখত মই গৈ ইয়াৰপৰা সন্ধিয়াত গৈছোঁ আৰু মই তাত উঠিছোঁ ট্ৰেইনত মই গোগামুখত উঠিছোঁ এঘাৰটা বজাত মই তেতিয়া মই অকলশৰে গৈছোঁ আৰু ট্ৰেইন ষ্টেচনত মানুহ প্ৰায় কম তেতিয়া মোৰ অলপ ভয় ভয়ো লাগিছিল যিহেতু মই প্ৰথম ইমান দূৰ ট্ৰেইনত যাব লৈছোঁ প্ৰথমবাৰৰ বাবে ট্ৰেইনত উঠিছোঁ আৰু ইমান মানুহো ইমান নাই আৰু মানে নিজান জেগা টাইপৰ নিচিনা লাগিলে আকৌ ট্ৰেইনতো গৈছোঁ যিহেতু আমি এতিয়া চ'চিয়েল মিডিয়াত পুৰা শুনি আছোঁ ল'ৰা ছোৱালী কিডনেপ কৰা কিবাকিবি যিহেতু মোৰ বয়স বেছি হোৱা নাই উনৈছ মান হৈছে ন সেইকাৰণে মানে মই ভয় ভয়ো লাগিছে অলপ কিন্তু অলপ আনন্দও লাগিছে কাৰণ ইমান দূৰণি জেগা ইমান এখন ডাঙৰ মহানগৰলৈ মই যাব ওলাইছোঁ অকলশৰীয়াকৈ ভাল লাগিছিলে অলপ সেইকাৰণে মই ইয়াৰপৰা গোগামুখলৈ গ'লোঁ গোগামুখত মোৰ ট্ৰেইন আছিল এঘাৰটাত আৰু সেইদিনা মই ট্ৰেইনত গৈছোঁ প্ৰথম আৰু মই ট্ৰেইনত উঠি মই মোক আছিল দবা ন নম্বৰ মই আছোঁ প্লেট নম্বৰ ওৱানত মোৰ মানে বহুত ল'ৰালৰি হ'ল মই যেনতেনে গৈ উঠিলোঁগৈ মোক মানুহ এজনে দেখুৱাই দিলে মই উঠিলোঁ মই গৈছোঁ তাত মানে মই বহুতো মানুহ মানে মই মুখামুখি হৈছোঁ বহুত মানুহ প্ৰায় মানে বহুত মানুহ লগ মুখামুখি হৈছোঁ মোক চিট নিদিয়া মানুহ লগ পাইছোঁ যেন সৰু ল'ৰা বুলি মোক হেৰি কৰিছে এভইড কৰি আঁতৰাই দিছে মানে আঁতৰাই আঁতৰিব দিছে দ'ম দিছে তাৰপৰা তাত প্ৰশাসনিক বিষয়াও আহিছে মোক প্ৰশাসনিক বিষয়াইও হেল্প কৰিলে অলপ সৰু ল'ৰা ন ফাৰ্ষ্ট টাইম গৈছোঁ তাৰপা মই গ'লোঁ আৰু যেন তেনে মই ৰাতিপুৱা মা কামাখ্যা সেইপিনি দি গৈ মাক ট্ৰেইনত পাইছোঁ ট্ৰেইনত গৈছোঁ আৰু ৰাতিপুৱা তাত পাইছোঁ মই উবেৰ বুক কৰিলোঁ উবেৰ বুক কৰি মই আকৌ ৰুম গৈছোঁ ৰুম এটা লৈছোঁ ৰুমত মই অকলৈ আছোঁ তাৰপৰা ৰুমত গৈ মই অলপ ফ্ৰেছ হৈ মই তললৈ গ'লোঁ তলত গৈ ফাৰ্ষ্ট টাইম গৈছোঁ ন ফাৰ্ষ্ট টাইম এনেকৈ অকলে ৰুম লৈছোঁ ভাল লাগিছিল তাৰপৰা মই উবেৰ লৈ পিনি মই গ'লোঁ ৰুমত ফ্ৰাইছ ফেচ হ'লোঁ তলত গ'লোঁ কিবা খাবলৈ খাই আহি ৰুমত সোমাই গুৱাহাটী ভ্ৰমণত গৈছোঁ আৰু বস্তু চস্তু ৰুমত থৈ গৈছোঁ আৰু ইয়াৰপৰা প্ৰথম গৈছোঁ কামাখ্যা মন্দিৰ গৈছোঁ কামাখ্যা মন্দিৰত ভাল লাগিলে পাহাৰীয়া ওপৰ পাহাৰত আছে পাহাৰ বগাই যাব লাগে সেইটো ভাল লাগিলে তাৰপৰা আকৌ কামাখ্যাৰপৰা ঘূৰি আহিছোঁ যিহেতু অকলে অকলে ন লগত ঘৰৰ মানুহ কোনো নাই ভালো লাগিছে অলপ আকৌ ভয়ো লাগিছে অকলে অকলে কিবা হেৰাই যাম নেকি কিন্তু মনত বহুত সাহস বান্ধি গৈছোঁ কিয় হেৰাম মই চাম মই পাৰিম সেইবুলি গৈছোঁ আৰু মই বহুত ফুৰিলোঁ মই কামাখ্যাৰপৰা আহিলোঁ কামাখ্যাৰপা আহি মই গ'লোঁ কলাক্ষেত্ৰ কলাক্ষেত্ৰত চালোঁ আমাৰ ভূপেন হাজৰিকাৰ সমাধিস্থল এইবিলাক বহুত চালোঁ কিবাকিবি আৰু কলাক্ষেত্ৰত চোৱাৰ পিছত ভাল লাগে গ'লোঁ মই চিৰিয়াখানা জু চাব গ'লোঁ চিৰিয়াখানা চালোঁগৈ চিৰিয়াখানা চাই বহুত ভাল লাগিলে চিৰিয়াখানাত চালোঁগৈ চিৰিয়াখানা পাহাৰ মানে তিনিটা পাহাৰমান কাটি পিনি বনাই থৈছে চিৰিয়াখানাখন বহুত দেখিলোঁ বাঘ দেখিলোঁ ফাৰ্ষ্ট টাইম ইমান ওচৰপৰা বস্তু দেখিছোঁ নহ'লেতো মাজুলীত দেখোঁ মাজুলীত বা হাতী চাটি দেখোঁ চাপৰি তাপৰি পিনে দেখোঁ কিন্তু ফাৰ্ষ্ট টাইম মই গুৱাহাটীত ইমান ওচৰৰ পৰা বাঘ বাঘ সিংহ বহুত মানে ধৰণৰ সাপো দেখিছোঁ চৰাই চিৰিকটি দেখিছোঁ বহুত ধৰণৰ ভাল লাগিছে গৈ আৰু তাত মানে গাইডো আছে তাৰ মানুহ কৈ দিছে আৰু কি হয় এইটো ভাল লাগিছে এনেকে গৈ ফাৰ্ষ্ট টাইম গ'লোঁ বহুত ভাল লাগিলে চিৰিয়াখানাৰপৰা আহি পিনি গ'লোঁ উমানন্দ সেইদিনা উমানন্দ নগ'লোঁ বাৰু সেইদিনা মানে অলপ দেৰি হৈ গ'ল ন সেইদিনা সন্ধিয়া দীঘলী পুখুৰীত গ'লোঁ আমাৰ খুব খুব ভাইৰেল হৈ থকা স্প্ৰাইৰেল প'টেট' খালোঁ তাত খুব ভাল লাগিলে খায় আমাৰ প্ৰায় মানে তাৰ গুৱাহাটী বস্তুবিলাক মাজু মানে মাজুলীৰ লগত অকণো মানে ওৱান পাৰ্চেণ্টো মিল নাই আছে প্ৰায় আছে কিন্তু ইমান হেৰি নাই বস্তু চস্তুৰপৰা ধৰি দীঘলীপুখুৰীত গ'লোঁ তাপা আহিলোঁ অলপ আহি আকৌ ৰুমত উবেৰ বুক কৰি ৰুমলৈ আহিলোঁ সেইদিনা ফ্ৰেছ হ'লোঁ তাৰপৰা চেকেণ্ড দিনা আকৌ আমি গৈছোঁ প্ৰথম ফাৰ্ষ্ট গৈছোঁ উমানন্দ উমানন্দ ভাল লাগিলে গৈ মাজুলী ব্ৰহ্মপুত্ৰ মাজত আছে ভাল লাগিলে গৈ তাৰপিছত সেইদিনা গৈছোঁ ভাল লাগিছে তাত গৈ আহি পাইছোঁহি তাৰপৰা আৰু গুৱাহাটীত বিভিন্ন ধৰণৰ চিটি চেণ্টাৰ বহুত ধৰণৰ জেগা গৈছোঁ ভাল লাগিছে আৰু বহুত ভাল ভাল জেগা আছে গুৱাহাটীত আৰু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি এইবিলাক বহুত ভাল ভাল জেগা আছে চব জেগা গৈছোঁ গুৱাহাটীত ফাৰ্ষ্ট টাইম ভাল লাগিছে মনত অলপ ভালো লাগিছে মনত অলপ ভয় ভাবো আছে হেৰাই যাম নেকি কিন্তু আজিকালি ইণ্টাৰনেট কানেকশ্যন যে বহুত ভাল সেইকাৰণে মানে মেপ চেপ চাই হ'লেও সুবিধা হৈছে আৰু বহুত ভাল লাগিছে তেও গাড়ী উবেৰ বুক কৰি তাৰপিছত আহিলোঁ ইউনিভাৰ্চিটি চিনিভাৰ্চিটি চাই তাৰপৰা ভাল লাগিলে বৰষাপাৰা ষ্টেডিয়ামো চালোঁগৈ ইমান ডাঙৰ ষ্টেডিয়াম ক্ৰিকেট খেলা টিভিত দেখি থকা ষ্টেডিয়ামটো আমি মই নিজে ওচৰৰপৰাই দেখিছোঁ সেইবিলাকে ভাল লাগিছে আৰু প্ৰায় মোবাইলত দেখা বস্তুবিলাক ওচৰৰপৰা দেখিছোঁ কাৰণে গুৱাহাটীত গৈ ভাল লাগিলে মোৰ সেইটো ফাৰ্ষ্ট টাইম আৰু মোৰ গুৱাহাটীত মানে অনুভৱ মানে মোৰ খুবেই ভাল দেই যোৱাত যাওঁতে কিন্তু অলপ ভয় ভাৱটোৱে মোক মানে হেৰি কৰিলে ভাবিছোঁ মই মানে লগত ঘৰৰ মানুহ অহা হ'লে অলপ ভাল লাগিল হয় কিন্তু ঘৰৰ মানুহ আহিলে যে মোক মই মনৰ পচন্দৰ কাম কৰিব নিদিব ন সেইকাৰণে ঘৰৰ মানুহক নালাগে ক'লোঁ মই অকলে আহিছোঁ গুৱাহাটী ন খুব ভাল লাগিলে ফুৰি তাৰপিছত গুৱাহাটী প্ৰায় জেগা ফুৰিলোঁ এনেকেৈ তিনদিন চাৰিদিন থাকিলোঁ গুৱাহাটী তাৰপৰা গুৱাহাটীত তিনিদিন চাৰিদিন থাকি আমি মই ঘূৰি আহিছোঁ তাৰপিছত ঘূৰি আহোঁতে মই ট্ৰেইনত আহিম ভাবিছিলোঁ তাৰপৰা যিহেতু ট্ৰেইনত যাওঁতে বহুত কিবাকিবি হৈছে মোৰ লগত খোৱা বোৱা অসুবিধা ন সেইকাৰণে মানে মই ছুপাৰ নাইট চুপাৰ নাইট চুপাৰত আহিছোঁ নাইট চুপাৰত আহিছোঁ মানে ডাইৰেক্ট গুৱাহাটীৰপৰা মাজুলী নাইট চুপাৰত আহিছোঁ নাইট চুপাৰত আহোঁতে ভালেই লাগিলে নাইট চুপাৰত মানে ৰাতি একদম ধুনীয়া শুই আহিব পাৰি ধুনীয়া ফিল আৰু ধুনীয়াকৈ এখন হেৰিয়াত ৰখাই হোটেলত ৰখাই খাব পাৰি ধুনীয়া আহাৰ আছে খাই ধুনীয়াকৈ শুই আহিছোঁ মৰ্ণিং আহি পাই গৈছোঁহি আৰু ঘৰত ঘৰত আহি পিনি কৈছোঁহি ঘৰত গুৱাহাটীত কি কি হ'ল কি কি নাই হোৱা আৰু ভাল লাগিলে গুৱাহাটীতে ইমান দূৰ অকলে গ'লোঁ আৰু ইমান মানে বহুত নজনা বস্তু জানি আহিলোঁ আৰু নেদেখা বস্তু দেখি আহিলোঁ অনুভৱটো ইমানেই আৰু কিমান কিনো ক'ম আৰু সেয়াই